মই মোৰ দৈনন্দিন জীৱনত যোগাসন হিচাপে যোগাসন হিচাপে কপাল ভাটী কপাল ভাটী খু মানে খোজাঢ়িব যোৱা সেইবিলাক কৰোঁ খোজাঢ়িব যাওঁ আমি মোৰ কেইজনমান ফ্ৰেণ্ড আছে তেওঁলোকৰ লগত যাওঁ এতিয়া বাৰু ঠাণ্ডাৰ দিনত অলপ সোনকালে আন্ধাৰ মানে বহুত দেৰিলৈকে আন্ধাৰ হৈ থাকে সেইকাৰণে আমি অলপ টাইমটো মেনেজ কৰি লওঁ ছটামানত যাওঁ মোৰ বা দুজনী আছে ভণ্টি আছে সেনেকৈ আমি চাৰিটা মিলি এনেকৈ পান বজাৰ হৈ দীঘলী পুখুৰীত যি যি গতিকে দীঘলী পুখুৰী সাতটালৈকে ৱাকিং জ'ন কৰি দিছে তেতিয়া আমি এঘণ্টা খোজকাঢ়ি আহোঁ পাৰিলে প্ৰায় পাঁচ কিলোমিটাৰমান কৰিব চেষ্টা কৰোঁ আৰু কাৰণ আজিকালি মানে গম পোৱা মতে আৰু মানে এদিনত প্ৰায় দহ হাজাৰ ষ্টেপ মানে খোজকঢ়া ষ্টেপ হ'ব লাগে সেইটো চাই আমি মানে পাঁচ কিলোমিটাৰ ওপৰ হোৱাৰ কাৰণে চেষ্টা কৰোঁ আৰু মানে যোগাসন কৰাৰ ফলত মোৰ মোৰ ক্ষেত্ৰত মই ক'ব পাৰোঁ যে শৰীৰটো অলপ তেজ চলাচল হোৱ যেন লাগে আৰু মানে কি কাৰণ মই যোগাসন কৰি খোজাঢ়ি মোৰ বডিটো যি ফ্ৰেছ ফ্ৰেছ ফিল কৰোঁ প্ৰত্যেকদিনাই যিদিনা নকৰোঁ সেইদিনা ভাল নালাগে মানে মোৰ দেহটো দেহটো মানে এলাহ এলাহ যেন লাগে আৰু যোনদিনা মই খোজাঢ়িব যাওঁ সেইদিনা মোৰ দেহটো মানে মই একটিকে এক্টিভ এক্টিভ এক্টিভ ফিল কৰোঁ আৰু মানে সেই ফিল কৰোঁ খোজকাঢ়িব গ'লে মই মই সৰুৰপৰাই মই বহুত হেলডি হয় মানে বহুত শকত বুলিয়ে ক'ব পাৰি মই হয় ভোগী আছোঁ মাজতে মই যেতিয়া বিয়া হোৱাৰ আগতে মই যোগাসন খোজকাঢ়ি মোৰ বহুত ৱেট মই কমাই কমাই দিছিলোঁ তাৰ ফলত মোৰ বহুত মানে মই মই পজিটিভিটি মানে আহিছিল মোৰ জীৱনলৈকে এতিয়া মই বিয়া হোৱাৰ পিছত মোৰ বেবী এটা বাচ্ছা হোৱাৰ পিছত মানে এটা সন্তান হৈছে তাৰ ফলত মোৰ মানে বহুত ৱেট মোৰ বাঢ়ি গ'ল সেইকাৰণে মই আৰু নতুনকৈ এয়া পাঁচ ছয় দিনৰপৰা যোৱা আৰম্ভ কৰিছোঁ আৰু মানে মই যোগাসন মানে মৰ্ণিং ৱাক কৰিবৰ কাৰণে আৰু এই পাঁচ ছয়দিনতে মই মোৰ মই ভাবিছোঁ যে মোৰ যি মোৰ লেথাৰ যি এটা লাগি আছিল মোৰ এই ডেৰ বছৰ মোৰ সন্তান মই গৰ্ভধাৰণ কৰাৰ পিছত মানে যেতিয়ালৈকে মোৰ ডেলিভাৰী হোৱালৈকে আৰু মানে যি লেথাৰ যি মই ভালকৈ মানে কাম বনত মন নবহে সেয়া মই যোগাসন খোজাঢ়িব যোৱাৰ ফলত সেই কাম মোৰ লেথাৰ যিটো নোহোৱা হৈ গৈছে মই এক্টিকেল এক্টিভ এক্টিভ ফিল কৰোঁ আৰু মানে